নমস্কাৰ হোটেল তেজপুৰ হয়নে অঁ মই আপোনালোকৰ হোটেলৰ পৰা কিছুমান খোৱাবস্তু অৰ্ডাৰ দিছোঁ আৰু মই জানিব বিচাৰিছোঁ যে আপোনালোকৰ হোটেলত আৰু কি কি কি খোৱা বস্তু পোৱা যায় আচ্ছা অঁ অঁ আৰু আৰু কি কি পোৱা যায় অঁ অঁ আচ্ছা আচ্ছা আচ্ছা পোৱা যায় নে অঁ পোৱা যায় ন তেতিয়াহ'লে আপুনি কাম কৰক মোৰ খোৱাবস্তুখিনিৰ লগত পঠিয়াই দিয়ক ঠিক আছে অঁ অঁ ধন্যবাদ